মই যিহেতু ৰান্ধি ভাল পাওঁ গতিকে মানে মই বিভিন্ন ধৰণৰ খাদ্য ৰান্ধি চাবলৈ মই চেষ্টা কৰোঁ আৰু তাৰ জুতিটো ল'ব বিচাৰোঁ গতিকে মই মোৰ ৰন্ধনত মানে তেনেকুৱা ধৰণৰ কোনো বিশেষ বেলেগ সাংস্কৃতিক পৰম্পৰা উপাদানসমূহ একত্ৰিত কৰি পোৱা নাই মাত্ৰ মই সেই বিভিন্ন ধৰণৰ সাংস্কৃতিক পৰম্পৰা যিসমূহ খাদ্যপ্ৰণালী সেইখিনি মই নিজেই ৰান্ধি তাৰ মানে জুতি লৈ বেছি ভাল পাওঁ